অঁ কোৱা এই মই ঘৰতে আছোঁ বৰ্তমান কোৱাচোন অঁ কথাটো বেয়া নহয় মইও চিন্তা কৰি আছিলোঁ ক'ৰবাত যাওঁ বুলি এটা কাম কৰো ব'ল আমি হেৰিত যাওঁ পাছিঘাট যাব নেকি এই আসাম অৰুণাচল বৰ্ডাৰত আছে যে অঁ এটা কাম কৰো ব'লা তোমাৰ ৰাতিপুৱা আমি ওলাই যাওঁ ৰাতিপুৱা ওলাই গৈ পিনে তাত আৰামচে পাই পাই যাম তাত গৈ পিনে আৰামচে খানা চানা খাই মেলি সন্ধিয়া মানে ঘূৰি আহি যাম তাত ফূ ফূৰ্তি হ'ব বাইকত অঁ বাইকতো যাম ফূৰ্তি হ'ব ধুনীয়াকে বঢ়িয়াকৈ আৰু লগৰ কিছুমান হিমাংশুহঁতকো কৈ দিবা গোটেইখিনি একেলগে আমি ওলাই পিনে গুচি যাম অঁ অঁ খৰচা বেছি নহয় তাত গম পইছা নাই তোমাৰ বেছি নেলাগে তেল খৰচাটো ওল তেল খৰচাটো হ'ব আৰু হেৰি হ'লেই হৈ যাব খোৱা বোৱাটো তাতে কিমান ধাবাত খাব লাগিব সোমাই মেলি অঁ এই অঁ সেইটো কৰিব পৰা যায় এ অঁ ঠিক আছে সেইটো অঁ সেইটোৱে কৰিম তেতিয়াহ'লে আমি ইয়াৰ পৰা বনাই মেলি লৈ লৈ মেলি যাম তাত গেছ চেছ লৈ গৈ পেলাই বনাম ঠিক আছে ঠিক আছে হ'ব বাৰু এইটো এটা কাম কৰো কালি তুমি আহাচোন ৰাতিপুৱা আমি একেলগে হেৰি কৰো ঠিক আছে দিয়া কালি ফোন কৰিম হা হা ঠিক আছে ঠিক আছে বা